নমস্কাৰ খাদ্যই মানুহৰ পৰম ধন আৰু খাদ্যই মানুহক সুস্বাস্থ্য আৰু সুগুণৰ অধিকাৰী কৰি তোলে মই সাধাৰণতে দুপৰীয়া আৰু ৰাতিৰ ভাত সাঁজৰ বাবে বিশেষকৈ সেউজীয়া শাক পাচলিক নিৰ্ভৰযোগ্য বুলি ভাবোঁ আৰু সেইমতে মই মোৰ খাদ্য তালিকা প্ৰস্তুত কৰোঁ দুপৰীয়া বিশেষকৈ মই সেউজীয়া শাক পাচলি আঞ্জা বা ভাজি প্ৰস্তুত কৰোঁ সপ্তাহৰ তিনিদিনত আৰু সপ্তাহৰ তিনিদিনত মই বইল ভাত বইল দালি গ্ৰহণ কৰোঁ এই বইল দালি আৰু সেউজীয়া শাক পাচলিয়ে মোৰ সু স্বাস্থ্যৰ অধিকাৰী কৰি তোলে মানসিক স্বাস্থ্যক সন্তুলিত কৰি তোলে আৰু কেতিয়াবা মই দুপৰীয়া ভাত সাঁজৰ বাবে সাধাৰণতে আলু পিটিকা প্ৰস্তুত কৰোঁ লগতে সৰু সৰু মাছৰ ভাজি প্ৰস্তুত কৰোঁ যি ভাজিয়ে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক নিৰ্ভৰযোগ্যভাৱে আগুৱাই নিয়ে আৰু দুপৰীয়া ভাত সাঁজত বিশেষকৈ মই দালি গ্ৰহণ কৰোঁ সেয়া মগু মাহৰ দালি বা বুট দালি বিভিন্ন ধৰণৰ দালি মই গ্ৰহণ কৰোঁ মচুৰ দালিয়ে হওক আৰু দুপৰীয়া ভাত সাঁজত মই বিশেষকৈ ঘৰুৱা চাউলৰ যোগেদি মই মোৰ ভাত প্ৰস্তুত কৰোঁ ঠিক সেইদৰে ৰাতি ভাত সাঁজত মই সদায় লঘু খাদ্য গ্ৰহণ কৰোঁ আৰু লঘু খাদ্য গ্ৰহণ কৰিবলৈ যাওঁতে মই কেতিয়াবা নিৰামিষযুক্ত খাদ্য গ্ৰহণ কৰোঁ আৰু কেতিয়াবা আমিষযুক্ত খাদ্য গ্ৰহণ কৰোঁ আৰু মোৰ খাদ্য তালিকাত ৰাতিৰ ভাত সাঁজত সদায় স্থান পোৱা এক বিশেষ বস্তু হৈছে ডিম আৰু ডিমৰ বইল বা ডিমৰ আমলেট কৰি মই ৰাতি ভাত সাঁজ প্ৰস্তুত কৰোঁ কেতিয়াবা মই ৰাতিৰ ভাত সাঁজত বইল দালি খাওঁ আৰু কেতিয়াবা সেউজীয়া শাক পাচলি আঞ্জা গ্ৰহণ কৰোঁ আৰু কেতিয়াবা আমিষযুক্ত আহাৰ প্ৰস্তুত কৰি সেই আহাৰ গ্ৰহণ কৰোঁ ৰাতিৰ ভাত সাঁজে মোক সুস্থ সৱল মানসিক স্বাস্থ্য অধিকাৰী কৰি তোলে আৰু ৰাতিৰ ভাত সাঁজত সেইবাবে মই গুৰুত্ব দিওঁ লঘু আহাৰক যি আহাৰে মোক এক নিৰ্ভৰযোগ্য শাৰীৰিক স্বাস্থ্য প্ৰদান কৰে আৰু লগতে মোৰ দিনটোৰ যিবোৰ ভাগৰ আছে সেই ভাগৰ দূৰ কৰাত সহায় কৰে ৰাতিৰ ভাত সাঁজত মই ঘৰুৱা চাউল বা কেতিয়াবা কিনা চাউলেৰে নিজৰ ভাত প্ৰস্তুত কৰোঁ লগতে মচুৰ দালি ৰহৰ দালি বুট দালি আহাৰ প্ৰস্তুত কৰোঁ শাক পাচলি লগত ৰঙালাও থাকে কেতিয়াবা আৰু কেতিয়াবা মই মাছ বা মাংস গ্ৰহণ কৰোঁ